অনলাইনত এযোৰ মই কাপোৰ অৰ্ডাৰ কৰিছিলোঁ কাপোৰযোৰ বহুত ভাল আৰু দামো কম কাৰণ সেইযোৰ কাপোৰ বেলেগত কিনিব গ'লে মই বহুত দাম ভৰিব লাগিল হয় অনলাইনত মই এক হেজাৰ টকাতে আনিছিলোঁ বেলেগত কিনিব লাগিলে তিনি হাজাৰমান লাগিল হয় কাপোৰযোৰ যেনে দেখাত যেনে আছিল ৰঙটো অনাটো মানে সেনেই বহুতেই ভাল লাগিছে সেইকাৰণে